হেল্ল' কওকচোন মানে হয় হয় মই পি জিৰে পি জিৰে অ'নাৰ কৈ আছোঁ

হয় হয় চব ফেচেলিটি পাব আপুনি ফেন কাৰেণ্টৰ একো অসুবিধা নাই থকা খোৱাৰ একো অসুবিধা নাই আপুনি যেনেকৈ বিচাৰে তেনেকৈ পাব আপুনি কিমান দিনৰ কাৰণে থাকিব বিচাৰে হয় হয় থাকিব পাৰিব আমাৰ এ এটা ৰূমত আমাৰ দুজনী ছোৱালীৰ ফেচেলিটি আছে বেড সব আছে টেবুল চকী সব আছে বাথৰুমৰ ফেচেলিটি আছে ৰূমতে মানে সকলোখিনি ফেচেলিটি পাই যাব অঁ হয় পাই যাব নাই নাই আপুনি একো ডিষ্টাৰ্ব নাপায় আহিলে ধুনীয়াকৈ থাকিব পাৰিব খাব পাৰিব খোৱা লোৱা সব আমাৰ পি জিৰ পৰাই দিয়া হ'ব চব ফেচেলিটি দিয়া হ'ব কাৰেণ্টৰ ফেচেলিটি দিয়া হ'ব পানীৰো একো অসুবিধা নাই আপুনি কিমান মানে কিমান কেতিয়া আহিম বুলি ভাবিছে হ'ব ঠিক আছে আহিব পাৰে হয় হয় হয় হয় গাড়ীৰ সুবিধা ওচৰতে আছে মানে বাছ ষ্টপৰ ওচৰতে লাগি আছে মানে পি জিখন একো অসুবিধা নাপায় হয় হ'ব দিয়ক অহ অ'কে

অঁ অঁ পা পাই যাব অঁ হৈ যাব